ব্যৱসায় প্ৰতিষ্ঠান বুলি ক'বলৈ গ'লে আমাৰ অঞ্চলত এখন ফাৰ্মাচি বা ঔষধালয়ৰ খুবেই প্ৰয়োজন কাৰণ আমাৰ ইয়াত সঘনাই জ্বৰ কাহ পানীলগা কিবা এটা হ'লেই আমি ছয় কিলোমিটাৰ বাট যাবলগীয়া হয় গাড়ী মটৰ থকা মানুখিনিৰ কাৰণে সুবিধাই যোনখিনি দুখীয়া মানুহ যাৰ নিজা গাড়ী মটৰ নাই তেওঁলোকে আকৌ ছয় কিলোমিটাৰ বাট যাবলগীয়া হয় গাড়ী মটৰত যাবলগা হয় কেতিয়াবা ৰাতিও হঠাতে মানুহক দৰৱৰ প্ৰয়োজন হয় তেওঁলোকে তাৰ কাৰণেও দিগদাৰ হয় গতিকে আমাৰ অঞ্চলত এখন যদি ঔষাধালয় হয় তেতিয়া আমাৰ অঞ্চলৰ মানুহখিনিৰ বহুত সুবিধা হয় ইমানখিনি সহায়ো হয়